অসমত সচৰাচৰ চাবলৈ গ'লে সৰু ডাঙৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ উদ্যোগ আছে তাৰ বিষয়ে ক'বলৈ মই নাযাওঁ সচৰাচৰ ক'বলৈ গ'লে আচাম অইল কোম্পানীৰ নুনমাটি ৰিফাইনাৰীৰ বিষয়ে মই ক'বলৈ গৈছোঁ আমাৰ সচৰাচৰ উজনি অসমত ডিগবৈত প্ৰথম তেল পোৱা গৈছিলে আৰু ডিগবৈ দুলীয়াজান নাহৰকটীয়া আদিৰ ঠাইসমূহৰ পৰা ইঞ্জিনিয়াৰসকলে তেলৰ যি গেদীয় গেদীয় অংশ উলিয়াই আমাৰ নুনমাটিত প্ৰতিষ্ঠিত যি আমাৰ অইল ৰিফাইনাৰী আছে তাত গৈ সেই অইলসমূহ পৰিশোধন কৰে পৰিশোধন কৰি সেই অইলসমূহ অসমত ব্যৱহাৰ কৰাৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তলৈ বা অন্য কোনো ৰাষ্ট্ৰলৈ সেই অইলসমূহ ৰপ্তানি কৰে আৰু এই নুমলীগড় ৰিফাইনাৰী হোৱাৰ ফলত আমাৰ কিছুমান যুৱক তাত কৰ্ম সংস্থাপন হৈছে তাৰ উপৰিও অসমে এই অইলৰ পৰা চাহপাতৰ পৰা ঠিক যেনেদৰে আমাৰ অসমৰ এটা ভাল ধনৰাশি বা পুঁজি আহে ঠিক তেনেদৰে অইলৰ জৰিয়তেও আমাৰ অসমে যথেষ্ট ধৰণৰ পইচা পায়